অঁ পংকজ হয়নে অঁ কি কৰি আছ অঁ বাকী ঘৰতেনে অঁ তাৰপৰা খেতি বাতি ঠিকে চলি আছে একেই একেই মোৰ একেই দেই অৱস্থা বৰষুণৰ কাৰণে সব বৰবাদ হৈ গ'ল খেতি হ'লেও অলপ এইবাৰ মেচিন এটা কিনিলোঁ সেইটোৱে যি পানী অলপ দিব পাৰে আৰু সেইকাৰণে অলপ ভাল হ'ল খেতি বাকীখিনি সব গেলি গ'ল অঁ অঁ তাৰাপৰা তুমি সুবিধা নাই মানে তোমাৰ জলসিঞ্চন অনা নাই নেকি অঁ মই লোন লৈ আনিলোঁ নহয় এইবাৰ অঁ তুমি কি গম নোপোৱা নেকি লোনৰ কথা অঁ এতিয়া চাৰিমাহ হৈ গ'ল নহয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা সেইটো এইপিনে শুনা তুমি বেংকলৈ যাবা বেংকত গৈ ক'বা যে প্ৰধানমন্ত্ৰীৰ নতুন লোন আঁচনি এটা আহিছিলে তাৰকাৰণে মই কি কৰিব লাগিব তেতিয়া বেংকৰ মানুহখিনিয়ে বুজাই দিব সব তোমাক সেইটো মানে লোনটো এনেকুৱা বস্তু চাবা দেই এতিয়া আমি বেলেগ লোন ল'লে বস্তুটো সুত বেছি দিব লাগে আমি আৰু পইচাটো মানে কম সময়ৰ ভিতৰত আমি ঘূৰাই দিবগে লাগে বেংকত সেইটো অসুবিধা হয় সবৰে কিন্তু মানে এতিয়া মানে কৃষকৰ কাৰণে যোনটো লোন দিছে চৰকাৰে তাত সুতটো একেবাৰে কম দিব লাগিব আমি আৰু আৰু মানে পইচা ঘূৰাই দিয়াৰ সময়সীমাটো অলপ বেছিকৈ দিছে সেইকাৰণে সুবিধা হয় আৰু মই এইটো লোন লৈয়ে জলসিঞ্চন ব্যৱস্থা কৰি ল'লোঁ আৰু খেতিৰ কাৰণে অঁ তুমি এইটো অতি সোনকালে কৰা মই বেছি নাই নহয় জানানে আৰু বেছি সময় নাই এতিয়া এতিয়া তোমাৰ সেইটো এনাউঞ্চ কৰা হে চাৰিমাহ হৈ গ'ল আৰু দুমাহহে আছেগৈ অঁ বেংকত গৈ তাত মেনেজাৰৰ ওচৰত মানুহ এজন বহে তেওঁ এইবোৰ কাম কৰে তেওঁ সব তোমাক ডিটেইলছত কৈ দিব অঁ ঠিকে আছে ঠিকে আছে হ'ব দিয়া